মই এখন ৰেষ্টুৰেণ্টত আজি আহিছোঁ আৰু মই দাদাজনক দাদা আপুনি আপোনাৰ ৰেষ্টুৰেণ্টত আজি কি ধৰণৰ বিশেষ বিশেষ খাদ্য আছে আৰু তাৰে ভিতৰত যিবোৰ বিশেষ খাদ্য আছে আৰু সেইবোৰ আপুনি ইয়াত আনি দিয়ক আৰু আপোনালোকৰ এই ৰেষ্টুৰেণ্টখনৰ পৰা খাদ্য ডেলিভাৰ হয় নেকি যদি ডেলিভাৰ হয় আপোনালোকৰ নাম্বাৰটো দিয়ক মই পিছতকৈ আপোনালোকৰ ইয়াৰ পৰা খাদ্য ডেলিভাৰ পোনপটীয়াকৈ খাদ্য ডেলিভাৰ কৰিম